হেল্ল' এইটো মৃদুলা কোঁচৰ ঘৰত লাগিছেন নাই বাও অঁ তোমালোকৰ ফাৰ্মত এতিয়া হেৰি অঁ শাক পাচলি কেনেকুৱা কেনেকুৱা আছে কি কি আছে সেইটোকে সুধিম বুলি অঁ অঁ মোৰ মানে এতিয়া সৰহীয়াকৈ লাগিছিলে মই আগৰ আগত সেই খানা এটা আয়োজন কৰিছিলোঁ তেনেকুৱাকৈ তাৰমানে আৰু ৰঙালাও ৰঙালাও হৈছে জানো এতিয়া অঁ ৰঙালাও লাগিছিলে প্ৰায় পঞ্চাছটা মান লাগিব তাৰমানে পৰিয়াল খানা আছে আমাৰ তাৰপৰা আও তেনেধৰণে জাতিলাও আৰু লাই মূলা অলপো ভাজিৰ কাৰণে মূলা অলপো লাগিছিলে আপুনি দামটো এতিয়া কেনেকেকৈ ধৰিছে অঁ তাৰমানে সেইটো হ'লেও আকৌ হেৰি নহয় অলপ দামটো চাই ধৰিবা মইতো সৰহীয়াকৈ আনিম বস্তুটো কেনেধৰণে ধৰিব অলপমান সূলভ মূল্য নিচিনা অকমান ধৰিব পাৰিব নি বুলি এই দাংবডীবিলাক দাংবডীও লাগিছিলে অঁ দাংবডীৰ ৰে'টটো গোটেইকেটাৰ ৰে'ট ধৰি মেলি অলপমান ৰেহাই কৰি দিলে মানে ভাল পাম আও এতিয়া কেনে চলিছে বাৰু পাচলিবিলাকৰ হেৰিটো পাচলিবিলাকৰ চেহেৰাবিলাক ভাল হৈছে নে

পানী দুনি যোগান দিয়ে নে নিজে